নতুন ৰেচিপিসমূহ বিষয়ে শিকিবলৈ আমি কি আমি প্ৰথমতে মই ৰঙত গৃহিণী বুলি এটা শ্ব' ওলাইছিলে তাতে মই বহুত ধুনীয়াকৈ চাইছোঁ আৰু তাতে পিঠা বনোৱা লালমোহন বনোৱা ৰসগোল্লা বনোৱা খিচিৰি বনোৱা আদি বহুত ধৰণৰ বস্তু শিকাইছিলে কিন্তু মই বেছি শিকিব নোৱাৰিলোঁ কেইটামানহে শিকি শিকিলোঁ সেইকেইটাৰ ভিতৰতে মই এতিয়া যিমানখিনি পাৰো মই নিজেও বনাইছোঁ আৰু আনকো খুৱাইছোঁ আৰু নানা ধৰণত এই টিভিৰ টি ভি মাধ্য়মৰ বা ইউটিউবৰ মাধ্য়মেৰে বহুত শিকিছিলোঁ সেইখিনি হৈছে কুকুৰা মাংসৰ কেনেকৈ বনাই আৰু কুকুৰা মাংসত কেনেকৈ মাছ মচলা দিব লাগে আৰু ক'ত কেনেকৈ চব্জি দিব লাগে বা পচলাত কেনেকৈ দিব লাগে কলডিলত কেনেকৈ দিব লাগে তাৰ বিষয়ে মই বহুত ধুনীয়াকৈ শিকিলোঁ আৰু সেই শিকাৰ পাছত মই নিজে ঘৰত বনাই খুৱাইছোঁ মোৰ পৰিয়ালবোৰককো খুৱাইছোঁ আৰু আনকো খুৱাইছোঁ কেতিয়াবা আৰু যদি ক'ৰবাত শ্ৱ' কৰিব লাগে তাতো কৰিছোঁ আৰু ইমানখিনিয়ে মোৰ ক'বলগীয়া আৰু নাই